মোৰ প্ৰতি সময়তে শুনি ভাল লগা গীতটি হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ইমান মৰম গীতটি জুবিন গাৰ্গৰ প্ৰতিটো গীত শুনি ভাল লাগে যদিও ইমান মৰম নামৰ গীতটি মোৰ খুবেই প্ৰিয় আৰু এই গীতটি মই গুণগুণাই থাকোঁ এই গীতটিকে অলপমান গুণগুণাবলৈ ওলাইছোঁ ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম দূৰণিৰ পৰাই ৰ লাগি চাওঁ তোমাক আজি জানোছা তুমি চোৱা যদি মোলৈ এবাৰ ঘূৰি দূৰণিৰ পৰাই ৰ লাগি চাওঁ তোমাক আজি জানোছা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি কিনো ক'ম মই কোৱা সুধিলে আনে ভাল পোৱানে নোপোৱা ভাল পোৱানে ইমান মৰম ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে চিৰদিন কাষতে ইমান মৰম